হয় মই ডিজিটেল পে'মেণ্ট এপ ব্যৱহাৰ কৰোঁ ইয়াৰ ভিতৰত হৈছে জিপে' পে'টিএম ফোনপে' আদিবোৰ এই প্লেটফৰ্মবোৰ মই নিৰ্ভৰযোগ্য বুলি ভাবোঁ লেনদেন কৰাৰ বাবে নিৰাপদ পদ্ধতি বুলি ভাবোঁ কাৰণ মই নিজে ইমান দিন ব্যৱহাৰ কৰা পাছতো ইয়াৰ ফলত কোনো অসুবিধাৰ সন্মুখীন হোৱা নাই এই প্লেটফৰ্মৰ যোগেদি বহুতৰে সহায় হৈছে ইয়াৰ ফলত পইচা পঠাবলৈ হ'লে বেংকত শাৰী পাতি থাকিব নালাগে ঘৰৰ পৰাই পইচা এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ পঠাব পাৰি গতিকে আমাৰ বহুখিনি সময়ৰ ৰেহাই হয় আৰু সেই সময় আমি বেলেগ এ আৰু সেই সময়ত আমি বেলেগ কামত নিয়োগ কৰিব পাৰোঁ আজিকালি দোকানলৈ কিবা বস্তু ক্ৰয় কৰিবলৈ হ'লে হাতত পইচা নিয়াৰ প্ৰয়োজন নাই এই প্লেটফৰ্মবোৰৰ জৰিয়তে আমি বস্তুবোৰ ক্ৰয় কৰিব পাৰো ফলত আমাৰ হাতত থকা পইচাবোৰৰ হেৰুৱাৰ ভয়ে নাথাকে কিন্তু ইয়াৰ কিছুমান অসুবিধা নথকাও নহয় কেতিয়াবা বেংকত কিছুমান বিজুতিৰ ফলত অনলাইন পৰিশোধ নহয় গতিকে আমি কেৱল এই প্লেটফৰ্মৰ ওপৰত নিৰ্ভৰযোগ্য হোৱাটো গ্ৰহণযোগ্য নহয়